আজিকালি বজাৰত বহুত নতুন নতুন সঁজুলি ওলাইছে বিশেষকৈ আমি বৰপেটাৰ মানুহে কিন্তু লোহাৰ কেৰাহিতে ৰান্ধোঁ আৰু কাঁহৰ কাঁহী বাচনতে এ খাওঁ কাৰণ বিভিন্ন ধৰণৰ বেমাৰ আজাৰে এতিয়া সবকে হেৰি কৰিছে গ্ৰাস কৰিছে সবে অসুস্থ হৈ পৰিছে এই বিভিন্ন বাচনত নতুন নতুন যিবিলাক বাচন উলিয়াইছে সেই বাচনবিলাকত খালে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হয় গতিকে সেইবিলাক বাচন আমি ব্যৱহাৰৰ পৰা আতঁৰত থাকিব লাগে আৰু বাচন বৰ্তনত ৰন্ধা বঢ়া বাচন সদায় চাফ চিকুণকৈ ৰাখিব ধুব লাগে আৰু এ যিবিলাক ডিটাৰ্জেণ্ট ওলাইছে বাচন ধোৱা বা যিবিলাক সামগ্ৰীৰে আমি বাচন ধুওঁ সেই বাচনবিলাক যাতে পৰিষ্কাৰ হয় সেই প্ৰতিও আমি লক্ষ্য ৰাখিব লাগে কিছুমান এ বাচন আছে যিবিলাকত নেকি ছাই লগালে নষ্ট হয় কিন্তু কিছুমান বাচন যেনে কাঁহৰ বাচন কাঁহৰ বাচনত ছাঁই লগালেহে পৰিষ্কাৰ হয় ছাঁই দিহে ভালকৈ চাফা কৰিব পাৰি গতিকে এনেধৰণৰ কথাবিলাকৰ প্ৰতি আমি ঘৰুৱাভাৱে যদি নজৰ দিওঁ তেনেহ'লে আমি বহুত বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰিব পাৰোঁ সেইকাৰণে আমি সদায় ৰন্ধা বঢ়াৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে খোৱা লোৱা বাচন বৰ্তন চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰতো আমি সাৱধান হ'ব লাগে আৰু যিবিলাক আমি চামুচ ব্যৱহাৰ কৰোঁ সেই চামুচবিলাকো যাতে আমি ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ ভালকৈ এ ভালকৈ ধুই পৰিষ্কাৰ কৰি যাতে আমি ৰান্ধি বাঢ়ি খাব পাৰোঁ সেই কথাবিলাকত আমি বেছিকৈ নজৰ দিব লাগে গতিকে ৰন্ধাৰ সময়ত আমি সচৰাচৰ আমাৰ বৰপেটাত হেৰিত মানুহবিলাকে কয় পুৰণি মানুহবিলাকে কয় যে লোহাৰ কেৰাহীত হেৰি ৰন্ধা বঢ়া কৰিলে আইৰণ পোৱা যায় আৰু সেই আইৰণৰ পৰা আমাৰ স্বাস্থ্যৰ বহু সুফল পোৱা যায় স্বাস্থ্য আমি ভালে ৰাখিব পাৰোঁ গতিকে লোহাৰ কেৰাহীহে আমি ব্যৱহাৰ কৰিব লাগে আনহাতে কাঁহৰ কা কাঁহী বাচনতহে খোৱা লোৱা কৰিব লাগে কিন্তু বাচনৰ বাচন পাতি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো আমাৰ স্বাস্থ্যৰ এটা ভাল সম্বন্ধ আছে আৰু সেই সম্বন্ধটো লৈ যদি ৰাখি চলিব পাৰোঁ তেনেহ'লে আমি সু স্বাস্থ্য আমাৰ আমাৰ স্বাস্থ্য ভালে ৰাখিব পাৰোঁ গতিকে আমি সেই ক্ষেত্ৰত নিশ্চয় সাৱধান হ'ব লাগে